মোৰ কেমেৰা এটা বৰ প্ৰয়োজন হৈছিল কেমেৰাটো এইখিনি সময়তে পোৱা হ'লে মই অনলাইন দোকানত চাইছোঁ চব সামগ্ৰীৰ লগতে কেমেৰাটো চাইছোঁ কিন্তু মোৰ ইয়াত দুটা কেমেৰা পচন্দ হৈছে তাকে কোনটো লওঁ মই এতিয়ালৈকে ভাবিব পৰা নাই দুইটাৰে মানে গ্ৰাহকসকলে দুইটাৰে বেলেগ বেলেগ ধৰণে মতামত আগবঢ়াইছে কোনটো বেছি ভাল কোনটো বেছি বেয়া তাকে মই নিজৰ পচন্দটো দুইটাই হৈছে কিন্তু মই এতিয়ালৈকে ঠিক কৰিব পৰা নাই যে মই কোনটো কেমেৰা লওঁ দুইটাৰে বেলেগ বেলেগ ধৰণৰ বৈশিষ্ট আছে কিন্তু মই ধৰিব পৰা নাই কোনটো লওঁ মোৰ বোধেৰে মই যিটো দাম কম সেইটোৱে লোৱা উচিত হ'ব নেকি মানে মই কেমেৰাটোতো এতিয়া দৰকাৰ হৈছেই কিন্তু মই ধৰিব পৰা নাই কোনটো লওঁ